হয় এবাৰ মই ফুৰিব গৈছিলোঁ আপোনাৰ দাৰ্জিলিং নামৰ এডোখৰ ঠাইলে গৈছিলোঁ তাত মই কিছু ভাষাৰ ক্ষেত্ৰত মই অলপ অসুবিধাৰ সন্মুখীন হৈছিলোঁ তেওঁলোকৰ ভাষাটো আৰু আমাৰ ভাষাটো প্ৰায় নিমিলে আমি অসমীয়াত কওঁ আৰু তেওঁলোকেতো অসমীয়া নকয় তেওঁলোকে হিন্দী কয় আৰু হিন্দী ক্ষেত্ৰত মই অকণমান মোৰ অসুবিধা হয় হিন্দীৰ লগত তো আপোনাৰ তাত কিবা মই হোটেল এখনত খাবলৈ সোমাইছিলোঁ এবাৰ তেনেকৈ কৰোঁতে আচলতে মই তেওঁলোকক লাল চাহ লাল চাই বুলি খুজিছিলোঁ আৰু তেওঁলোকে ভুল বুজি লাল চাই মানে তাত কিবা এনে গৰু মাংসটোক নে কিবা এটা মাংসকো তেওঁলোকে লাল চাই বুলি কয় নেকি সেইফালে তেওঁলোকে সেই মাংস বুলি ভাবিলে তেওঁলোকে নাই বুলি কৈ দিলে মই মনতে ভাবিছোঁ আৰে মুখৰ আগত মইতো চাহ দেখি আছোঁ চাহ বিকি আছে ৰঙা চাহ কিন্তু মোক কেলৈ নাই বুলি কৈছে মই তেতিয়া মই মানুহগৰাকীক ভালকৈ সুধিলোঁ যে আপোনালোকৰতো সন্মুখত চাহ বিকি আছে কিন্তু আমাক কিয় দিয়া নাই আমাক চাহ নাই বুলি কৈছে যে তেওঁলোকে তেতিয়া কৈছে আচ্ছা আপোনালোকে অলপ কথাটো কথাত ভুল বুজাবুজি হ'ল যে আমি লাল চাই মানে কিবা এটা মা মাংসৰ মাংস বুলি ভাবিছিলোঁ তো এইখিনি ক্ষেত্ৰত মোৰ অলপ অসুবিধা হৈছিলে তো আপোনাৰ আৰু মই বহুত জেগা ফুৰিছোঁ তো এইখিনি ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত মানে ভাষাৰ অসুবিধাটো পোৱা যায় কিছুমানে আমাৰ অসমীয়া ভাষাটো চব সকলো জেগাত সকলো মানুহে বুজি নাপায় সেই ক্ষেত্ৰত অসুবিধা হয় এবাৰ মই অৰুণাচললৈ গৈছিলোঁ অৰুণাচলৰ তেজু নামৰ এডোখৰ ঠাইলৈ গৈছিলোঁ তাতো মই ভাষাৰ ক্ষেত্ৰত বহুতো অসুবিধা পাইছিলোঁ তাত আমি অসমীয়াত ক'লে তেওঁলোকে বুজি নাপায় হিন্দীত ক'ব লাগে আৰু হিন্দী ক্ষেত্ৰত মোৰ অলপ অসুবিধা হয় তো অকণমান মানে ভুল বুজাবুজিতে হয় এই এনেকৈ বিশেষ বেলেগৰ লগত নহ'লেও এই হোটেলত আপোনাৰ কিবা যেতিয়া খাবলৈ ইচ্ছা যায় তেতিয়া আপোনাৰ ভাষাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ল সন্মুখীন হয় এবাৰ মই যেতিয়া মোৰ এটা কথা মনত পৰিছে মই যেতিয়া অৰুণাচললৈ গৈ আছিলোঁ তেতিয়া মোৰ অকণমান মানে যেতিয়া ঘূৰি আহিছিলোঁ অকণমান মানে তাত নেটৱৰ্কৰো অসুবিধা আছিল মোৰ ৰাস্তাও অলপ ভুল হৈছিলে যোনটো ৰাস্তাত আহিছিলোঁ ঘূৰি আহিছিলোঁ সেই ৰাস্তাটো মোৰ অলপ ভুল হৈছিলে তেতিয়া মই এজন তেওঁলোকৰ স্থানীয় মানুহক সুধিছিলোঁ যে দাদা মোৰ যিটো ৰাস্তা আপোনাৰ এইফালে কেনেকৈ আহিব পাৰি নামচাইলৈ কিটো কোনটো ৰাস্তাৰে যাব পাৰি তেওঁ কথাখিনি বুজি নাপায় তেওঁ মোক অলপ বেলেগ ধৰণে বুজাই দিলে আৰু মই সেইমতে বেলেগ ধৰণে যেতিয়া বুজি বেলেগ ধৰণে আহিলোঁ আকৌ মোৰ কি হয় সেই একেটা ৰাস্তাতে মোৰ আকৌ ভুল ৰাস্তাতে তেওঁলোকে দেখাই দিলে মই সেই ভুল ৰাস্তাইদি আহি থাকোঁতে মোৰ বহুত সময় পাৰ হৈ গ'ল এইখিনি ক্ষেত্ৰতে মানে কি হয় যে মই কিছু অসুবিধা পাইছোঁ ভাষাৰ ক্ষেত্ৰত মানে বহুতো অসুবিধা পোৱা যায় লগতে এইখিনিয়ে কথা এবাৰ আৰু এটা কথা মনত পৰিছে অঁ মই এবাৰ কেৰেলালৈ গৈছিলোঁ কেৰেলাতো কিন্তু ভাষাৰ ক্ষেত্ৰত বহুতো অসুবিধা পোৱা যায় তাত কি হয় আমাৰ ভাষা একো বুজি নাপায় আমি কেৰেলাৰ কেৰেলীয়ান ভাষা আমি না আমি বুজি পাওঁ না তেওঁলোকে আমাৰ কথা বুজি পায় আমি যদি কওঁ কিবা এটা তেওঁলোকে আমাক কিবা এটা কয় তো এইখিনি ক্ষেত্ৰত আমি কেৰেলাত কিন্তু বহুত অসুবিধা পোৱা যায় দেই আৰু লগতে আছে অসমৰ বিভি অসমৰ বাহিৰৰ বিভিন্ন জেগা আছে বহুত জেগাই মই ফুৰিছোঁ কিন্তু প্ৰায় কম বেছি পৰিমাণে ভাষাৰ ক্ষেত্ৰত কিন্তু মই বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ এইখিনিয়ে আৰু